আমাৰ মানে অসমীয়া সমাজত বা আমাৰ পৰিয়ালত চলি অহা মানে উৎসৱ উৎসৱ সাংস্কৃতিক উৎসৱ যেনে বহুতে থাকে কিন্তু আমাৰ মেইনলি আমাৰ বিয়া বিয়াটো বহুত ধুমধামেৰে পালন কৰা হয় বিয়া বুলি ক'লে আমাৰ বহুত ধৰণৰ নিয়ম থাকে আমাৰ বিয়া বুলি ক'লে ল'ৰাই হওঁক বা ছোৱালীয়ে হওঁক মানে গেটত কলপুলি পুতিব লাগিব সৰ মালা দিব লাগিব তাৰ পিছত আমাৰ দুপৰীয়া টাইমত আমি মহিলাখিনিয়ে পানী উঠাবলৈ যাব লাগিব তাৰ পিছত আপোনাৰ পানী উঠোৱাব পানী আনি দৰাক দৰা বা দৰাই হওক বা ছোৱালীয়েই হওঁক কইনাই হওঁক বা দৰাই হওঁক মানে কলপুলিত কলপুলি ৰুব কলপুলিৰ তলত কইনাক ধুৱাব ধুৱাই মানে চোতাললৈ আনিব তাৰ পিছত এইবিলাক মানে কৰি মেলি বিয়াৰখন বিয়াৰ ধুমধামেৰে বিয়াৰ যা যোগাৰ খোৱা লোৱা এভ্ৰিঠিং ধুনীয়াকৈ বিয়াখন পতা হয় তাৰোপৰি আমাৰ অসমীয়া বা আমাৰ ঘৰত আমাৰ ঘৰত আমাৰ বিহুটো এটা ডাঙৰ উৎসৱ বিহু বুলি ক'লে অসমীয়াৰ সংস্কৃতিৰ এটা মানে পিঠা লাৰু বনোৱা এটা সংস্কৃতি গতিকে সেই পিঠা লাৰু বনাব লাগিব তাৰ পিছত বহাগ বিহু বুলি ক'লে আমি আমাৰ পৰিয়ালৰ যিবিলাক মানে বৰজনা বা আত্মীয় স্বজন বিহুৱান বা গামোছা আমি দিব লাগে আৰু মাঘ বিহু বুলি ক'লে বা ভোগালী হোৱা বুলি ক'লেও আমি মানে লাৰু পিঠা বনাই আমাৰ নিজৰ মানুহখিনিক আমি মাতি ভাল দৰে খোৱাব লাগে খোৱাই মেলি আমি সেইটো আনন্দ লাভ কৰোঁ গতিকে তাৰোপৰি আমাৰ বেলেগ ধৰণৰ পূজাও থাকে মানে যেনেকৈ আমি ধৰক ল'ৰা ছোৱালীৰ কাৰণে পূজা পাতল কৰোঁ বা ছোৱালীজনীৰ কিবা দোষ থাকিলে আমি পূজা পাতল কৰোঁ গতিকে পূজা পাতল অসমীয়া মানুহৰ এটা ডাঙৰ মানে উৎসৱ